ৰাতিপুৱা উঠি খোজকঢ়াটো স্বাস্থ্য জনিতভাৱে সকলোৰে কাৰণে ভাল ময়ো দৈনিক নোৱাৰোঁ যদিও মাজে মাজে সেই অভ্যাসটো কৰিবলৈ চেষ্টা কৰোঁ কিয়নো মানে ৰাতিপুৱা শুই যদি খোজকঢ়া যায় শৰীৰটোৰ যি জঠৰতা ভাগি যায় আৰু দিনটো কাম কৰিবৰ কাৰণে মনত এটা শক্তি জাগে আৰু খোজ কঢ়াৰ কাৰণে শৰীৰৰ বহু সমস্যা এই আঁতৰি যায় আজিকালি মানুহৰ খাদ্যৰ কাৰণেই হওক বা যি কাৰণতেই হওক বহুতো বেমাৰে আগুৰি ধৰিছে ডায়েবেটিছ হাই প্ৰেছাৰ আপোনাৰ থাইৰয়ড আদিৰ বহুত জটিল ৰোগে মানুহক শৰীৰটোক আক্ৰমণ কৰিবলৈ লৈছে যদিহে আমি দৈনিক খোজকঢ়াৰ অভ্যাসটো কৰোঁ সেইটোৱে ধৰক আমাৰ দিনটোৰ কাৰণে মনটো শান্ত কৰি ৰাখে আৰু যি আমি কিছুমানৰ এনেকুৱা হয় যে মানে ধৰক আপুনি অফিচ যাবলগীয়া হয় বা কিবা কৰিবলগীয়া হয় আপুনি দিনটো বহি থাকিবলগীয়া হয় বহি থকাৰ কাৰণে আপুনি নিজৰ পৰিশ্ৰমটোও কৰিবলৈ নোৱাৰে সেই পৰিশ্ৰমটো যদিহে আপুনি এটা সময় নিৰ্দিষ্ট সীমাৰ ভিতৰত এটা খোজকাঢ়ে তেতিয়া খোজকাঢ়িলে এই শৰীৰটোৱে সেই যিখিনি মানে প্ৰয়োজনীয় বস্তু এ শৰীৰটোক আমাৰ যোগান ধৰে আৰু আৰু সন্ধিয়া ওপৰত আপোনাৰ এনেকুৱা হয় যে দিনটো কাম কৰি মেলি যেতিয়া ঘৰখনত সোমোৱা হয় বা আপুনি কা দিনটো হাত ভৰি ধুই পেলাই যেতিয়া আপুনি নিজে আজৰি হওঁ আমি আজৰি হোৱাৰ পিছত এপাক এনেই মানে সন্ধিয়া পৰত খোজকাঢ়ি পেলাই কিবা এটা মনটো ভাল লাগে যেন দিনটোৰ ভাগৰ যেন আঁতৰি গৈছে ৰাতি কিবা কৰিবৰ কাৰণে বা ভতিজাই হওক বা ল'ৰা ছোৱালীয়ে হওক বা কাৰোবাক কিবা পঢ়াব শুনাব বা কিবা এটা দেখুৱাই দিবৰ কাৰণে বা ৰাতি কেতিয়াবা জিৰণিৰ সময়ত কিছুমান কামো কৰা যায় সেই কামখিনি কৰিবৰ কাৰণেও মনত কিছুমান মনত এই সাহসৰ নিচিনা হয় বা সেই সেইটোৱে দিনটোৰ যি ভাগৰুৱা পৰিৱেশটো সেই ভাগৰুৱা পৰিৱেশটো আঁতৰাই আমাক এটা সুস্থ মগজু আৰু এটা বাতাৱৰণৰ সৃষ্টি কৰিবলৈ সুবিধা কৰি দিয়ে সেয়ে ভাবোঁ যে খোজ কঢ়াটো দৈনিক খোজ কঢ়াটো এটা শৰীৰৰ কাৰণে বৰ ডাঙৰ ব্যায়াম অন্য় ব্যায়াম কৰিলেও নকৰিলেও খোজকাঢ়া ব্যায়ামটো কৰিব লাগে এই ক্ষেত্ৰত মই খালি মানে এনেকুৱা হয় যে ৰাতিপুৱা প্ৰায় সময়টো মানে এনেকুৱা হয় যে খোজকাঢ়িবলৈ যাবলৈ সময় পাওঁও কেতিয়াবা নাপাওঁও সেয়ে মানে ৰাতিপুৱা সময়টোত খোজকঢ়াতকৈ মই সন্ধিয়া পৰত খোজকাঢ়ি বেছি ভাল পাওঁ দিনটোৰ যি অৱসাদ সেই অৱসাদটো মোৰ দূৰ হোৱা নিচিনাই লাগে আৰু পিছৰ পৰ্য্য়ায়ত যিখিনি মানে ৰাতিলৈকে কিছুমান কাম থাকে বা কিছুমান ল'ৰা ছোৱালী পৰা ভতিজা বোৱাৰীপৰা পৰা যিখিনি মানে অন্য কাম কাজতো সহায় কৰি দিব পৰা সেই সহযোগীতাটো গালৈ ঘূৰি অহাৰ নিচিনা শক্তি এটা পোৱা যায় সেয়ে ভাবোঁ যে খোজকাঢ়াটো স্বাস্থ্যৰ কাৰণে বহু দৰকাৰী বিষয়